আমি জীৱিকাৰ কাৰণে কি কৰিছোঁ বুলি ক'লে আমি জীৱিকাৰ কাৰণে আমি খেতিয়ে কৰিছোঁ আৰু খেতিকে আমি আমাৰ মূল জীৱিকা বুলি আমি মানি লৈছোঁ খেতি কৰোঁ আমি বছৰেকত এবাৰ খেতি কৰোঁ আৰু আমি পশু পালন কৰোঁ গৰু ছাগলী হাঁহ কুকুৰা গাহৰি এইবোৰ আমি পশু পালন কৰোঁ তাৰপিছত আমি ব'হাগ মাহতে সেই কঠীয়া পেলাওঁ তাৰপিছত জেঠ আহাৰ আহাৰৰ পৰা সেই কঠীয়া কঠীয়া লওঁ তাৰপিছত সেইয়া শাওনত এইয়া এতিয়াও মই এইকেইদিনো আমাৰ ৰোৱা ৰোৱাই হৈ আছে আমি ৰোৱাৰ ৰোৱা ৰুইছোঁ এতিয়া তাৰপিছত এই ধানখিনি এতিয়া আঘোণ আঘোণ মাহ পুহ এনেকুৱাতে পকিবগে ধানখিনি আৰু তাৰপিছত যেতিয়া ধানখিনি পকিব আমি কাটি আমি ঘৰলে লৈ আহিম আৰু তাৰপিছত ঘৰলৈ আনি মৰণা চৰণা মাৰি আৰু সেনেকে আমি বছৰটোলে আমাৰ হৈ যায় আমি বিক্ৰীও কৰোঁ আমি ঘৰতো খাওঁ বিক্ৰী কৰি পইচা পাওঁ তাৰপিছত পশুপালন বুলি ক'লে হাঁহ কুকুৰা আমাৰ হাঁহ ব্ৰইলাৰৰ ফাৰ্ম এখনো আছে ব্ৰইলাৰ ফাৰ্মখনত বৰ্তমান সময়ত চাৰিশ পাঁচশ কৈ ব্ৰইলাৰ সেনেকৈ মাহটোত ৰখা হয় তাৰপিছত ব্ৰইলাৰ আমি বিক্ৰী কৰি দিওঁ গ্ৰাহকৰ ওচৰত গ্ৰাহক আহে গ্ৰাহকক বিক্ৰী কৰি দিওঁ ব্ৰইলাৰসমূহ তাৰপিছত কেতিয়াবা কটাও হয় ঘৰৰ পদুলিতে সেয়ে তাৰ পিছত সেয়ে লাগে লোকেল মুৰ্গীও আমাৰ পোহা হয় অলপ কিবা সোমা এই বাহে বাহে পোহা হয় এবাহত কমেও ত্ৰিছ পঁচিছ ত্ৰিছটামান লোকেল মুৰ্গী থাকে এই লোকেল মুৰ্গীবিলাক আমাৰ টাউনত নি বিক্ৰী কৰা হয় হাঁহো ঠিক তেনেকুৱা হাঁহৰ ছীজনত হাঁহ আমি তেনেকৈ ঘৰতে পুহিছোঁ ঘৰত বৰ্তমান এতিয়া হাঁহ অলপ কমি আহিছে আমাৰ ঘৰত আমি সেনেকুৱা হাঁহো ঘৰতে পুহি মেলি বিক্ৰী কৰি দিওঁ আৰু তাৰপিছত ছাগলী ছাগলীৰ উৎপাদনো এইকেইদিন এতিয়া কমি আহিছে মানে পথাৰত লাগি থকা হৈছে সেইকাৰণে ছাগলীৰ উৎপাদনো এতিয়া আমাৰ কমি আহিছে ছাগলী আমি লাগি থাকিব পৰা নাই লগত ছাগলীবিলাকক আমি সেয়া ঘাঁহ পাত গছৰ পাত এইবিলাক দিওঁ আৰু তাৰপিছত সেয়া গৰু আছে ঘৰত গৰুৱে গাখীৰ দিয়ে থাকে গাখীৰ তেনেকে আমি বিক্ৰী নকৰোঁ গাখীৰ বিক্ৰী কৰিবলৈ নাপাই বুলি কয় আৰু কিন্তু গাখীৰ আমাৰ তেনেকে আহিয়ে থাকে তাৰপিছত গৰু আমাৰ এই ঘৰতে ট্ৰেক্টৰ আছে কাৰণে বাৰু গৰু তেনেকে আমিবোৰ খেতিপথাৰত গৰু লগাব লগা হোৱা নাই কিন্তু গৰুও আমি হাল বাব পাৰোঁ তেনেকে তাৰপিছত গাহৰি আছে গাহৰি আমি এতিয়াও আমাৰ তিনিটা গাহৰি আছে এটা হৈছে আঠ মাহ এটা পাঁচ মাহ হৈছে আৰু এটা এতিয়া আনিছোঁ নতুনকৈ সেনেকে আমি গাহৰি এতিয়া এই আঠ মহিয়াটো আৰু দুমাহৰ পিছত বা এমাহৰ পিছত আমি বিক্ৰী কৰিম পঁচিছ ছাব্বিছ হাজাৰ টকা বা ত্ৰিছ হাজাৰ টকাতো কেতিয়াবা বিক্ৰী হৈ যায় গাহৰি সেই সেনেদৰে আমি জীৱিকা জীৱন নিৰ্বাহ কৰি আছোঁ আৰু এই এইটো কেৰিয়াৰ মই জীৱন নিৰ্বাহ কৰিম বুলিয়ে সিদ্ধান্ত ল'লো আমি সকলো মিলি কিয়নো আমি গাঁৱত আছোঁ গাঁৱত থাকিলে এইখিনি কাম আমি সদায় কৰিবই লাগিব গতিকে সদায় কৰি থকা কামখিনি যদি আমাৰ কেৰিয়াৰ হৈ যায় জীৱিকা হৈ যায় তেতিয়া আৰু বৰ সহজ হৈ থাকে জীৱনটো সেইকাৰণে আমি এয়া কৰি সেইখিনিয়ে আৰু